মোৰ প্ৰিয় মাছ হ'ল দৰিকণা খাই ভাল পাওঁ মোৱা মাগুৰ শিঙি এইবিলাকতো খাই ভাল পাওঁৱেই বাৰু যিবিলাক কাঁইট নথকা মাছে সেইবিলাক খাই বেছি ভাল লাগে আমাৰ পিছফালে নদী এখন আছে তাতো আমি ধৰিবলৈ যাওঁ যেতিয়া বিহু চিহু হয় তেতিয়া আমি তাতে ধৰোঁ মাছবিলাক ধৰি আনি আমি সেইবিলাক ডাঙৰ ডাঙৰ মাছে থাকে বাৰু কিন্তু আমাৰ পুখুৰীত ধৰাখিনিও ডাঙৰ মাছ হ'লেও তাত সৰু মাছো পোৱা যায় মোৱা মাছ সেইখিনি খাই বহুত ভাল পাওঁ তাৰপাছত এই শিঙৰা মাছ ডাঙৰ ডাঙৰ গাগল মাছ এনেকুৱাবিলাক ওলায় সেইবিলাকো বৰ ভাল লাগে খাবলৈ কাঁইট নাথাকে যে ভাল লাগে মানে আৰু অৱশ্যে এটা কথা এতিয়া আমি ইমান বয়স হোৱা মানুহে মাছটো কাঁইট লগা মাছটো খাই বেয়া পাওঁ কাৰণে কাঁইট নলগা মাছখিনিয়ে খাই বেছি ভাল পাওঁ আৰু মাছখিনি আনি এনেকুৱা কৰোঁ আমি ধৰক পানী উতলাই আছোঁ মোৱা মাছখিনি হ'ল যেনিবা পানীখিনি গৰগৰকৈ উতলাই দিলোঁ তো তাত মানে নিমখ হালধি দি আৰু মাছখিনিও মানে দি দিওঁ বাচি মেলি ভালদৰে চাফা কৰি খাই ইমান মজা লাগে নহয় ভাবিব নোৱাৰি এটা এটাকৈ মানে হৈ থাকে কিন্তু ঠিক তেনেদৰে অকল মই বুলিয়েই নহয় আমাৰ গাঁৱৰ ওচৰৰ যিখিনি মানুহ আছে সকলো মানুহে তেনেকৈয়ে খায় তেনেকৈয়ে বনায় ভাল পায় তেল দি ভজাতকৈ মানে বইল কৰি খালে বেছি ভাল নিচিনাই লাগে এতিয়া ধৰক মাগুৰ মাছ এটা পালোঁ মাগুৰ মাছো ওলায় আমাৰ পুখুৰীত মাগুৰ মাছটো আনিলোঁ আনি আৰু তেনেকৈয়ে পানী উতলালোঁ কিন্তু ভজাটোত আমাৰ মানে ইমান গুৰুত্ব আমি নিদোঁ কেলৈ নিদোঁ ভাজিলেই মাছটো মানে কি আৰু চবেই ভাল পায় বাৰু মানুহবিলাকে বাকীবিলাকে আমি আকৌ ভজা মাছটোৰ পৰা মানে অকণমান অসুবিধা পাওঁ নিচিনা লাগে কেতিয়াবা পেটৰে গন্দগোল হ'ব কিবা হ'ব সেইকাৰণে এতিয়া ধৰক আমি দি দিলোঁ পালেং দি দিলোঁ লগত ঔটেঙা এটা কাটি পেলাই দি দিলোঁ কি মজা লাগে নহয় খাই মানে ভাল লাগে তাৰপাছত বাকী ইবোৰ মাছ পুখুৰীৰ মাছ ডাঙৰ ডাঙৰ মাছ হ'লে মানে বিহু চিহু এইবিলাকত আমি নামঘৰত যেতিয়া খাওঁ ভোজ খাওঁ তাতো মানে তেনেকৈয়ে বনোৱা হয় অৱশ্যে সেইখিনি মাছ ভজা হয় আৰু বহুত ৰাইজ থাকে যে বহুতে হয়তো বইলটো খাই বেয়া পায় বহুতে ভজাটোৱে খাই ভাল পায় এনেদৰে মানে খোৱাটো হয় আৰু আমাৰ আমি ভাল লাগে মানে এইবিলাক ধৰিও ভাল লাগে এনেদৰে আমাৰ আমি মানে বিহুৱে চিহুৱে সংক্ৰান্তিয়ে এইবিলাকত এনেকৈ ফূৰ্ত্তি কৰি পেলাই সকলোৱে এসাঁজ আমি খাব বিচাৰোঁ খাওঁ ঠিক তেনেদৰে